মই মোৰ চাকৰিৰ ভৱিষ্যতৰ এটা নিৰাপত্তা বিচাৰোঁ চাকৰি কৰাৰ কাৰণটো হ'ল ভৱিষ্যতৰ নিৰাপত্তা যদি মই চাকৰি কৰিছোঁ মানে মই ৰাইজক মই এটা সেৱা দিছোঁ মই শিক্ষকৰ চাকৰি কৰোঁ গতিকে মোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল কিছু হ'লেও উপকৃত হৈছে গতিকে যিহেতু মোৰ দ্বাৰা কিছু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে সেই ছাত্ৰ ছাত্ৰীসকল হ'ল দেশৰ ভৱিষ্যত আৰু দেশ এখনৰ দ্বায়িত্ব ল'ব লগা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক যিহেতু মই শিক্ষা দিছোঁ গতিকে মোৰ ভৱিষ্যতৰ চিন্তাও আনে কৰা দৰকাৰ গতিকে মই চৰকাৰৰ পৰা আশা কৰিম যে মোৰ ভৱিষ্যতৰ নিৰাপত্তাৰ দিশটোও চৰকাৰে চালি জাৰি চাব আৰু এই চৰকাৰৰ জড়িয়তে মই মোৰ নিৰাপত্তা মই সদায় বিচাৰিম আৰু মই যেতিয়া নিৰাপত্তা পোৱাতো মই নিশ্চিত হওঁ তেতিয়াহে ছাত্ৰ ছাত্ৰীক মই মোৰ ফালৰ পৰা যিখিনি দিব লাগে মই দিব পাৰিম আজি ছাত্ৰ ছাত্ৰীসকলে মোৰ পৰা কিছু আশা কৰে আৰু মইয়ো তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ মই প্ৰতিদিনেই এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট সময়লৈকে মই ছাত্ৰ ছাত্ৰীক পাঠদান কৰোঁ আৰু ছাত্ৰ ছাত্ৰীয়েও মোৰ পৰাই কিবা বিচাৰে আৰু তেওঁলোকেও অধীৰ আগ্ৰহেৰে মোলৈ বাট চাই থাকে যিহেতু মই এখন সমাজৰ দ্বায়িত্ব লৈছোঁ কিছু ছাত্ৰ ছাত্ৰীৰ দ্বায়িত্ব লৈছোঁ গতিকে মইও মোৰ কেৰিয়াৰৰ জড়িয়তে মোৰ ভৱিষ্যতত এটা নিৰাপত্তা নিশ্চয় বিচাৰিম আৰু বিচাৰি আছোঁ